বৰ্তমান এগৰাকী ষাঠিৰ উৰ্দ্ধৰ ব্যক্তি হিচাপে চিৰিজ বুলি ক'লে সাধাৰণতে আমি স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে বা তলৰ বয়সত তেনেকুৱা চিৰিজ কিছুমান আছিলে আমি পঢ়িছিলোঁ কিন্তু এতিয়া যিহেতু মই এই সেইটো বয়স পাৰ হৈ আহিলোঁ এই চিৰিজবিলাকৰ কথাও পাহৰি গৈছোঁ এতিয়া চিৰিজ বুলি নকৈ এই মোৰ প্ৰিয় গ্ৰন্থৰাজি বুলি ক'বলৈ গ'লে মই অসমীয়া সাহিত্য ইংৰাজী সাহিত্য মই পঢ়িছোঁ বহুখিনি কিতাপ মই পঢ়িছোঁ চেক্সপিয়াৰৰ নাটকখিনি পঢ়ি চাইছোঁ কিন্তু মই বিশেষকৈ অসমীয়া সাহিত্যৰ মোৰ প্ৰিয় গ্ৰন্থৰাজি বুলি ক'লে বা চিৰিজ বুলি ক'বলৈ গ'লে মই হোমেন বৰগোহাঁইৰ কথাশিল্পী হোমেন বৰগোহাঁইৰ মই গ্ৰন্থৰাজি খুব ভালদৰে অধ্যয়ন কৰিছোঁ তেখেতৰ প্ৰত্যেকখন কিতাপ মই এবাৰ হ'লেও পঢ়িছোঁ হয়তো দুই এখন কিতাপ মই দুই তিনিবাৰো পঢ়িছোঁ আৰু তেখেতৰ যিখন আত্মানুসন্ধান বুলি যিখন বেষ্ট চেলাৰ যিখন বহু পঠিত কিতাপ অসমীয়া ভাষাত

হোমেন বৰগোহাঁই কিতাপৰ যিখিনি গ্ৰন্থৰাজি তেখেতৰ যিখিনি গ্ৰন্থৰাজি সেইখিনিকে মোৰ প্ৰিয় গ্ৰন্থৰাজি বুলি মই ক'ব খোজোঁ তেখেতৰ অস্তৰাগ নামৰ যিখন কিতাপ সেই কিতাপখন মই চাৰি পাঁচবাৰ মই পঢ়িছোঁ জীৱনৰ শেষ অৱস্থাত এজন মানুহৰ যিটো মুমূৰ্ষু যিটো অৱস্থা হয় গতিকে যিটো মানে মানুহৰ যিটো চেনাইল ডিমেন্সিয়া যিটো মানুহে শেষত মানে নিজৰ নিজৰ বিষয়ে একো নজনা এটা অৱস্থা এটা হৈ যায় গতিকে মই তেখেতৰ বহু কিতাপ পঢ়িছোঁ তেখেতৰ মৎস্যগন্ধা পঢ়িছোঁ তেখেতৰ হালধীয়া চৰায়ে বাওধান খায় পঢ়িছোঁ তেখেতৰ পিতাপুত্ৰ পঢ়িছোঁ তেখেতৰ অন্যান্য যিবিলাক ৰচনাৰ যিবিলাক মানে প্ৰবন্ধ সেইবিলাক মই পঢ়িছোঁ তেখেতৰ সাংবাদিকতা জীৱনৰ বিষয়ে মই পঢ়িছোঁ তেখেতৰ কবিতা পঢ়িছোঁ মই গল্প পঢ়িছোঁ তেখেতৰ যৌৱন নামৰ যিটো গল্প মই পঢ়িছিলোঁ সেইটো আজিও মোৰ মনৰ ভিতৰত জীৱন্ত হৈ আছে গতিকে গতিকে তেখেতৰ বিষয়ে ইমান কম সময়ৰ ভিতৰত যদি তেখেতৰ গ্ৰন্থৰাজিৰ বিষয়ে যদি মই কিবা এটা ক'বলগা হয় তেতিয়াহ'লে অলপ অসুবিধা হয় তদুপৰি অসমীয়া সাহিত্যৰ প্ৰথম শ্ৰেণীৰ যি যিখিনি গ্ৰন্থ বা যিখিনি উপন্যাস সেইখিনি মই প্ৰায়খিনি পঢ়িছোঁ মই দেৱেন্দ্ৰ আচাৰ্য্যৰ জংগম পঢ়িছোঁ মই মৃত্যুঞ্জয় পঢ়িছোঁ ঠিক তেনেদৰে চৈয়দ আব্দুল মালিকৰ মই সূৰুযমুখীৰ স্বপ্ন পঢ়িছোঁ ধন্য নৰ তনু ভাল পঢ়িছোঁ তেখেতৰ গল্পৰাজি পঢ়িছোঁ ঠিক মামনি ৰয়চম গোস্বামীৰ তেখেতৰ আধা লিখা দস্তাবেজ পঢ়িছোঁ তেখেতৰ নতুন আস্থা আধা লেখা দস্তাবেজৰ নতুন পৃষ্ঠা পঢ়িছোঁ গতিকে প্ৰায়খিনি অসমীয়া সাহিত্যত মই অৱগাহন কৰিছোঁ ঠিক তেনেদৰে অসমীয়া সাহিত্যৰ আৰু বিশ্ব সাহিত্যৰ ভালেখিনি কিতাপ মই পঢ়াৰ সৌভাগ্য হৈছে ডা অ'ল্ড মেন এণ্ড দা শ্বিপ আৰম্ভ কৰি আন্না কার্ণেনিনাৰ পৰা আৰম্ভ কৰি দা গণ ৱিথ দা ৱিন এনেকৈ ধৰি বহুতো কিতাপ মই পঢ়িছোঁ শেহতীয়াকৈ এখন কিতাপ মই আকৌ এবাৰ হাতত তুলি লৈছোঁ সেইখন আন্না কার্ণেনিনা প্ৰথম পেৰেগ্ৰাফটোতে লিখা আছে অল অল হেপি ফেমিলীছ আৰ অল এলাইক এন এভৰি আনহেপি ফেমিলি ইজ আনহেপি ইন ইটচ ৱন ৱে এনেকৈ প্ৰথম বাক্যটো প্ৰথম পেৰেগ্ৰাফতে আছে সেই কিতাপখন মই আৰম্ভ কৰিছোঁহে ইংৰাজী ভাৰশ্যনটো গতিকে সেইখন মই পঢ়ি আছোঁ প্ৰায় আঠশ পৃষ্ঠাৰ এখন কিতাপ পাঁচশ নে আঠশ পৃষ্ঠাৰ গন ৱিথ দা ৱিনখন আঠশ পৃষ্ঠাৰ আছিলে সেইখনো মই চাইছোঁ গতিকে এনেকৈ কিতাপ কিতাপবোৰ চিৰিজ বুলি নহয় মই যেতিয়াই মোৰ ভাল লাগে তেনেকুৱা বহু কিতাপ মই পঢ়িছোঁ অসমীয়া সাহিত্যৰ প্ৰায়খিনি মই কবিতা আপোনাৰ নীলমণি ফুকনৰপৰা আৰম্ভ কৰি হীৰেণ ভট্টাচাৰ্যৰপৰা আৰম্ভ কৰি তেওঁলোকৰ প্ৰায়খিনি মই কবিতা পঢ়োঁ নিলিম কুমাৰৰ কবিতা মই পঢ়িছোঁ তাঁতীৰ কবিতা মই পঢ়িছোঁ মৃগাং কছাৰীৰ কবিতা মই পঢ়িছোঁ গতিকে এগৰাকী সাহিত্য অনুৰাগী ব্যক্তি হিচাপে মই সাহিত্যৰ বিভিন্ন ধৰণৰ জুতি মই লৈছোঁ ল'বলৈ মই ভাল পাওঁ আৰু মোৰ সময় কটোৱাৰ মাধ্যমেই হ'ল মোৰ গ্ৰন্থ গ্ৰন্থৰ মাজেদি মই জীয়াই থাকিব বিচাৰোঁ আৰু প্ৰতিটো দিন মই নিজৰ মনটো জীপাল কৰি ৰাখিবৰ কাৰণে মই কিতাপ পঢ়োঁ গতিকে এইখিনি কথাকেই ক'লোঁ কিতাপৰ চিৰিজ বুলি তেনেকুৱা নহয় মোৰ ভাললগা কিতাপ আছে সেইখিনি কিতাপ মই পঢ়ি মনটো সদায় জীপাল কৰি ৰাখিছোঁ ধন্যবাদ